আমি অসমত বসবাস কৰোঁ অসমখন হৈছে বহুতো জনগোষ্ঠীৰ এক সংমিশ্ৰণ ইয়াৰে স্থানীয় মানুহখিনিক আমি অসমীয়া বুলি ক'ব পাৰোঁ কাৰণ অসমত অসমীয়া ভাষা প্ৰচুৰভাৱে প্ৰচলন হয় অসমৰ বিভিন্ন জনগোষ্ঠীসমূহ একেলগে বসবাস কৰে তাৰে ভিতৰত বড়ো কছাৰী কাৰ্বি মিৰি মিচিং ৰাভা এই সকলোবোৰ একেলগে আমি অসমীয়া অসমীয়া হিচাপে বসবাস কৰোঁ অসমত আপুনি বি বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ বেছি পোৱা যায় বৈষ্ণৱ দৰ্শন মেইনলী হিন্দুৰ হিন্দুৰে বুলি ধৰিব পাৰি বৈষ্ণৱসকলে বিশেষকে মূৰ্তি পূজাত বিশ্বাস নকৰে আৰু তেওঁলোকে নাম কীৰ্তন ভগৱানৰ বিষ্ণুৰ মহিমা তেওঁলোকে খুব ঘনাই হেৰি কৰে আমাৰ ইয়াত অসমত ম মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱ তেওঁলোকে অসমীয়া সমাজটো সমাজখনক বহুতো বেলেগ এটা হেৰিয়ালৈ লৈ গৈছিলে ত' আমি নৱপ্ৰজন্মই অসমীয়া সমাজখনৰ বিষয়ে অসমীয়া সংস্কৃতিটোৰ বিষয়ে খুব আমি মানে হেৰি আমি তেওঁলোকক খুবেই মানি চলোঁ ত' আমাৰ অসমখনত নানা ধৰ্মৰ লোক আছে যেনেকে আপোনাৰ বৌদ্ধ আছে খ্ৰীষ্টান আছে হিন্দু আছে মুছলিম আছে সকলে ধৰ্মাধৰ্মীৰ লোক একেলগে বসবাস অসমত কৰোঁ ত' অসমক সেইকাৰণে আপুনি মানে বহুতো একেলগে সংমিশ্ৰণ বুলি ক'ব পাৰি সংস্কৃতিটোৰ ত' তাৰ পিছত আপোনাৰ অসমীয়া যিটো সংস্কৃতি সংস্কৃতিত আপোনাৰ বিভিন্ন ধৰণৰ থাকে তাৰে ভিতৰত এটা আমাৰ বিহু যিটোক আমি অসমৰ স্বাভিমানৰে এক প্ৰতীক বুলি ক'ব পাৰোঁ ত' অসমৰ বিহু গোটেই আপোনাৰ পৃথিৱী বিখ্যাত বুলি ধৰি লোৱা হৈছে ত' অসমখন হৈছে আপোনাৰ বহুতো বাৰে বৰণীয়া আপোনাৰ নৃত্য বি নৃত্য গীত যেনেকে অসমীয়াত বিহু থাকে ত' সত্ৰীয়া নৃত্য আছে তাৰ ওপৰঞ্চি আপোনাৰ যেনেকে বাগৰুম্বা আছে চাহ জনগোষ্ঠীয় ঝুমুৰ আছে ত' বড়োসকলৰ যেনেকে বাগৰুম্বা বুলি ক'লোৱেই ত' আৰু আপোনাৰ দেউৰীসকলৰ দেওধনী নৃত্য প্ৰায় পোৱা যায় তে তেনেকে আমাৰ অসমখন সকলো জনগোষ্ঠীৰ এক সংমিশ্ৰণ হিচাপে অসমীয়া সমাজ প্ৰতিষ্ঠা হৈছে ত' অসমৰ বহুতো তাৰমানে আপোনাৰ লোক আছে যেনেকে মানে ডক্টৰ ভূপেন হাজৰিকা আমি ক'ব পাৰোঁ তেওঁ ভাৰতৰত্ন তেওঁ আমাৰ অসমীয়া সংস্কৃতিৰ যিবোৰ পৰম্পৰাবোৰ ৰাখিছিল বিষ্ণু প্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ত' আপোনাৰ তেওঁলোকে কি কৰিছিলে অসমখনৰ যিটো মানচিত্ৰ তেওঁলোকে সলনি কৰি থৈ গৈছিলে ত' সেইকাৰণে অসমখন আপোনাৰ গোটেই সংস্কৃতিৰ এক স্বাভিমান ত' আমি অসমীয়া হিচাপে নিজকে খুব ধুনীয়াকে গৌৰৱ কৰোঁ ত' অসমখন এনেকে সকলো মানে আমাৰ যিটো নৱপ্ৰজন্ম এতিয়া তেওঁলোকেও প্ৰায় যেনেকে মানে মাজুলী মাজুলীত আপোনাৰ সকলোখিনি আপোনাৰ মুখা নৃত্যৰ পৰা আদি কৰি ত' আপোনাৰ তাতে বিভিন্ন সত্ৰ সত্ৰসকল আছে ত' আমি তালৈ গৈ সেইখিনি আমি শিকোঁ তাৰমানে আমি এইটো ক'ব বিচাৰিম যে আমাৰ নৱপ্ৰজন্মৰ যিখিনি লোক অলপ দুই এজন বিশৃংখল হ'ব পাৰে ত' তথাপিতো আমাৰ যিটো লোক অসমীয়া সমাজখনৰ প্ৰতি যাৰ আন্তৰিকতা আছে যি অসমীয়া সমাজখনৰ ভালৰ কাৰণে এতিয়াও হেৰি কৰে তেওঁলোকে সকলো অসমৰ ভিতৰতে তেওঁলোকে ভালকৈ ৰখাই থৈছে